বৰ্তমান সময়ত শিশুসকলে খেলাটো আজি আজিকালি মোবাইল লেপটেপটেই ইহঁতে নিজৰ টাইমখিনি ব্যস্ত ৰাখে তেনেকুৱাকে ক'ব গ'লে আজিকালিৰ শিশুসকলে বৰ্তমান ম'বাইলত এইবিলাক আছে ফাইটিং গেম পাবজি ফ্ৰি ফায়াৰ এইবিলাকক লৈ ব্যস্ত থাকে তাৰ ভিতৰত ফিজিকেলি খেলিব গ'লে ক্ৰিকেট আছে ফুটবল আছে বেডমিণ্টন আছে এনেকুৱা ইত্যাদিবোৰ আছে আৰু যদি ফিজিকেলি নহয় অনলি যদি টেকনিকেলি খেলিবলৈ যায় ইহঁতে ফ্ৰি ফায়াৰ পাব জি কেনডি ক্ৰাছ ক'ল অফ ডিউটি এটচেটট্ৰা গেমবোৰ খেলে আচলতে সেইবিলাক খেলি টাইম ৱেষ্ট হয় নিজৰ পঢ়া শুনাত বহুত ক্ষতি হয় ছ' তেওঁলোকে এইবিলাক নেখেলি নিজৰ পঢ়া শুনাত ব্যস্ত থাকি আজৰি সময়ত গধূলি সময়ত ফুটবল বেডমিণ্টন ক্ৰিকেট আদি খেল খেলিলে সিহঁতৰ শাৰীৰিক আৰু মানসিকভাৱে বহুত উন্নত হ'ব